হেল্ল' মই হেৰি গামোচা কেইখনমান বৈ থৈছিলোঁ পঞ্চাছখনমান গামোচা আছে আপুনি দোকানলৈ নিম বুলি সেই আকৌ আপোনাৰ কথা কৈছিলে আকৌ

পঞ্চাছখনমান আছে অঁ অঁ ৰেটটো মানে হেৰি আকৌ আজিকালি গামোচাবোৰ এখনত দুশ টকাই হেৰি নহয় মাটিশালত বোৱা নহয় অলমান কষ্টও হয় সেইকাৰণে দুশ টকাকৈ দিছোঁ গামোচা বৈ থোৱা আছে আপুনি পৰাপক্ষত সোনকালে আহিলে ভাল আৰু আৰু বেলেগেও কৈ আছে ভালকৈ শুনাই নাই অ' কথাষাৰ কি কৈছে অঁ আছে অঁ ফুল আছে আছে ফুলৰ অনুযায়ীহে দাম হ'ব অঁ অঁ অঁ ফুল বাচিছোঁ সেইবোৰ দুশ এই যিকেইখন আছে সেইটো দুশটকীয়া গামোচাই বৰ ডাঙৰ ফুলকৈ বাচিলে পাঁচশ টকা ছশ টকা অঁ মই ভাবিছোঁ আৰু হেৰি দোকানত দিম বোলো হেৰি একে চাটতে পঞ্চাছখন গামোচা বিকিব গ'লে মোক কিবা এটা লাভৱান হ'ব এখন দুখন ঘৰৰপৰা নি থকাতকৈ অঁ অঁ ভাল আৰু ওৱান এইট্টিমান ল'ম আৰু অঁ ওৱান এইট্টি মানে বিছ টকাকৈ আপোনালৈয়ো আকৌ থাকিব লাগিব নহয় অঁ আমাৰ হেৰি শ্বাল লগাওঁ হেৰি এতিয়া ঠাণ্ডাদিনৰ কাৰণে স্কাৰ্পটো পোৱা প্ৰয়োজনেই আৰু হেৰি আকৌ আমাৰ গোটো আছে নহয় গোটতো বৈ দিয়ে আৰু মই সেই নিজেও লগাওঁ তাৰপৰা আকৌ বেলেগ বেলেগ মানুহক ব'বলৈয়ো দিওঁ আপোনাক কিমান দৰকাৰ হয় খালি কথাষাৰ ক'ব আৰু এই এখন হেৰি কৰিবলৈ বেছিদিন নালাগে এনেই আপুনি যেনিবা দহখনমান লগা লগোৱা হয় হেৰি এমাহতে খটম কৰিবপৰা হ'ব অঁ আছে আছে মোৰ আমাৰ দহজনীয়া গোটৰ হেৰি আছে নহয় গোট আছে নহয় সঞ্জিৱনী গোট অঁ এটাইকেইজনী শিপিনীয়ে এই এটাইকেইজনীকে যদি মই আপোনাক যদি কিমানখন লাগে মই সিহঁতকো সূতা আনি পিনে দি দিলে হৈ যায় অঁ অঁ অঁ হয় অঁ অঁ হয় বাৰু সেইটো হয় আপুনি যদি অৰ্ডাৰটো দিয়ে সূতা চূতা আনি আৰু আমি আৰু লগাবলৈ আৰম্ভ কৰিম আৰু অঁ অঁ অঁ অঁ মোক সেইটো অঁ অঁ দীঘলটো দি দিব মই সেই অঁ

লাগে লাগে অঁ অকমান ধৰক বস্তুটো ভাল হ'লে ধৰক এতিয়া দোকানতো বিকিবপৰা যাব আৰু

অঁ নিজে ব'লে ভাল আকৌ ডিজাইনাৰটো চোৱা নাই এতিয়া আমাৰ যিকেইজনী হেৰি আকৌ শিপিনী আছে নহয় আপোনাক কেনেকুৱা ডিজাইনৰ লাগে সেই ডিজাইনেই আপোনাক আঁকি দিব বোলে আপোনাক ফুল লগা লাগে আৰু বোলে লেছ মাৰি দিব লাগে নতুবা বোলে আপুনি কেনেকুৱা ডিজাইন দিলে আপোনাক আঁকি দিব পাৰিব আৰু মোৰ অঁ অঁ এই মাঘৰ বিহুৰ কাৰণে আছে আপুনি চাই কিনিলে মোৰ এতিয়া মোটামুটিকৈ পইচাকেইটা পালে ঘৰখনো চলে আৰু অঁ সেইটোকে এতিয়া কৰিব অঁ অঁ অঁ অঁ অঁ এতিয়া আপুনি যদি গামোচা নিবলৈ আহে তেতিয়া আপুনি এই হেৰিয়াও এই শ্বল লগাবলৈয়ো আপুনি সূতা চূতা বোলে কেনেকৈ কিমান খাব কি কথা আপুনি জানি যাব পাৰিব আৰু হেৰিটোও দি দিব পাৰিব অঁ হেৰিয়া

এতিয়া সেই ভালকৈ শুনা নাই এইবোৰ কি হৈছে কি কৈছে

নহয় নহয় আপোনাৰ কালাৰটো কথা ক'লে হ'ব আমি নিজে আনি ল'ম অঁ কেনেকুৱা কালাৰ লাগে অঁ বগাই লাগেনে ক'লা লাগেনে ৰঙা লাগেনে আপোনাক বোলে মুগা ৰঙৰ লাগেনে এটাইকেইটা বৰণৰ কথা কৈ দিব কোনটো লাগে আপুনি সূতা আৰু হেৰিটো কৈ দিব আমি সেইটো নমুনাতে আপোনাক যদি বোলে বিছখন বোলে বগা লাগে বিছখন ক'লা লাগে বিছখন মুগা ৰঙৰ লাগে একেতা তেতিয়া প্ৰতিজনী শিপিনীক সেনেকৈ দি দিবপৰা হ'ব দহখন বিছখনকৈ লগাবলৈ অঁ অঁ অঁ পচন্দ নকৰে আপোনাক আকৌ এতিয়া ধৰক ৰং ৰঙৰ লগতহে আজিকালি মানুহে চইজ কৰে আকৌ অঁ অঁ অঁ অঁ অঁ ঠিক আছে অঁ অঁ আপুনি সেনেকুৱাকৈ ক'ব আমি মই সেনেকুৱা ৰঙৰে আপোনাক মই শিকি দিম

অঁ অঁ অঁ অঁ ক'ব ক'ব মই আপোনাক সেনেকৈয়ে হেৰি কৰি দিম অঁ অ ঠিক আছে অঁ দহি বাতি দিবলৈ অঁ দিব লাগিবই কাৰণ হেৰি নহয় বজাৰত বিক্ৰী কথাও আছে নহয় অঁ আগতে কথাাটো পাতি আপোনাক উত্তৰতো দিম আপুনি মাঘৰ বিহু আগতে গামোচাকেইখন নিবলৈ আহিব বুলি মই আশা ৰাখিলোঁ আৰু অঁ অঁ অঁ অঁ ঠিক আছে অঁ সেইকেইখনো বাৰু এতিয়া ঠাণ্ডা পুহমাহ সোমালেইচোন আৰু এতিয়া মাঘ মাহটো ঠাণ্ডা ধৰক ফাগুন ওচৰত পৰিব এই আপোনাক হেৰি মাঘৰ নহয় বিহু নাপায়গৈ আৰু অঁ মাঘৰ বিহু পাছতে আপোনাক পোন্ধৰ বিছদিনমান পিছত আমি শ্বাল সেইকেইখনো দি দিলে দাম দৰ কৰিম বাৰু অঁ অঁ মই এশ আশী টকাকৈ ল'ম গামোচাকেইখনত অঁ ঠিক আছে ঠিক আছে অঁ হ'ব অঁ দিয়ক ৰাখক ৰাখক